পৃথিৱীৰ প্ৰতিজন মানুহৰ বাবে উদ্ভিদ আৰু ফুল প্ৰিয় অৱশ্যে ব্যক্তিভেদে তেওঁৰ প্ৰিয় ফুল বা উদ্ভিদ ভিন ভিন হ'ব পাৰে কোনোজনে কেৱল মাত্ৰ উদ্ভিদ ভাল পোৱাৰ বিপৰীতে কোনোজনে কেৱল মাত্ৰ ফুলহে ভাল পায় মোৰ প্ৰিয় উদ্ভিদ বা ফুল কি বুলি সুধিলে মই প্ৰায়ে বিব্ৰত হওঁ কাৰণ সৰু ডাঙৰ ওখ চাপৰ লতা বা বগাই যোৱা সকলো সেউজীয়া উদ্ভিদেই মোৰ বাবে প্ৰিয় লাগিলে সেয়া ফল মূলৰ গছেই হওক নতুবা ফুলৰ গছেই হওক এই সকলো উদ্ভিদেই আমাৰ বিভিন্ন চাহিদা পূৰণ কৰে আমাক সতেজ বতাহ ছাঁ ফল মূল শাক পাত সুগন্ধি দ্ৰব্য লা ৰবৰ চেনী গুড় সূতা কাঠ বাঁহ খৰি কাগজ খাদ্য শস্য ঔষধ আদি বিভিন্ন বস্তুবোৰ যোগান ধৰে তাৰ উপৰিও গছ গছনিবোৰে আমাক বিশুদ্ধ অক্সিজেন যোগান ধৰে গছ গছনিৰ পৰা পোৱা আমি আটাইতকৈ ডাঙৰ উপকাৰটো হৈছে এই অক্সিজেন কাৰণ আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডভাগ উদ্ভিদে আহাৰ প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰি সেই সময়ত উৎপন্ন হোৱা অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে আৰু ইয়াৰ ফলত পৃথিৱীপৃষ্ঠত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এটা ভাৰসাম্য অৱস্থা বৰ্তি আছে সেয়ে মই সময় সুবিধা অনুসৰি মোৰ বাৰী ঘৰৰ বাৰী চৌহদত বিভিন্ন গছৰ পুলি ৰোপণ কৰিছোঁ বৰ্তমানে মোৰ বাৰীত বিভিন্ন ফল মূল যেনে আম কঁঠাল লিচু ডালিম পনিয়ল বগৰী কল নাৰিকল মধুৰিআম আদি বিভিন্ন গছ আছে এইবোৰৰ বাদেও মোৰ ঘৰৰ চৌহদত এজাৰ নাহৰ বকুল আদি গছো আছে তেনেদৰে মই ঋতুকালীন ফুলবোৰ বাদ দি বাৰমাহে ফুল দিয়া বিভিন্ন ফুল যেনে গোলাপ তগৰ অশোক চন্দ্ৰমল্লিকা মাধৈমালতী কৰবী বাগান ভেলিয়া বেগম বাহাৰ আদি ফুলবোৰ ৰোপণ কৰিছোঁ